বিদেশৰ ঠাই বুলি ক'লে অসমৰ দাঁতিকাষৰীয়া অৰুণাচল প্ৰদেশ মোৰ বিশেষকৈ মোক আকৰ্ষণ কৰে কাৰণ হেইখন ঠাইৰ জান জুৰি নদী নদ নদী পাহাৰীয়া একা বেঁকা পথসমূহ মোৰ বিশেষকৈ প্ৰিয় আৰু সেইসমূহ অঞ্চলত গৈ বহুতেই ভাল লাগে যিহেতু অৰুণাচল প্ৰদেশত বিভিন্ন ধৰণৰ পৰ্যটনস্থলী আৰু গল্ডেন পাগোডাই হওক জিৰ'ই হওক আৰু তেওঁলোকৰ তাত পতা ফেষ্টিভেলসমূহেই হওক উৎসৱ পাৰ্বণ আৰু তেওঁলোকৰ জনজাতীয় খাদ্যসমূহ লগতে তেওঁলোকৰ আচাৰ ব্যৱহাৰ আদি সকলোবোৰ প্ৰিয় আৰু সেইসমূহ বস্তুসমূহে সাধাৰণতে সকলোকে আকৰ্ষণ কৰে তেওঁলোকৰ খাদ্যভাস আৰু লগতে সাজ পোচাক আৰু তেওঁলোকৰ যোনবোৰ আচাৰ ব্যৱহাৰ সেইবিলাক সঁচাকৈয়ে সকলোকে আকৰ্ষণ কৰে তেওঁলোকৰ অঞ্চলটোৰ সকলোবিলাক মানুহেই অতিকৈ মৰমিয়াল আৰু তেওঁলোকৰ পৰ্যটনস্থলীও বহুতেই আছে মেচুকাই হওক বা নামচাই হওক আৰু তেওঁলোক সেইবিলাক নদীবিলাকেই হওক বহুত ক্ষেত্ৰত বহুতেই ভাল লাগে আৰু তেওঁলোকৰ পৰিৱেশটো জলবায়ুটো এইবিলাক সকলোকে সকলোকে সেই অঞ্চলটোৱে আকৰ্ষণ কৰে অৰুণাচল প্ৰদেশৰ সেই পাহাৰীয়া অঞ্চলটো নদ নদীখিনি সঁচাকৈ মনোমোহা আৰু তেওঁলোকৰ সেইবাবে সকলোখিনি মানুহকে সেই অঞ্চলটোৱে আকৰ্ষণ কৰি আহিছে আৰু সেইকাৰণে ভাবোঁ মই এই ঠাইখন মোৰ কাৰণে বিশেষকৈ আকৰ্ষণ স্থলী তাত থকা পাহাৰ ভৈয়াম সকলোবিলাকেই প্ৰিয়